হেল্ল' মই দেৱযানীয়ে কৈছোঁ এইটো গগৈ ৰেষ্টুৰেণ্টৰ লাগিছেনে মোক মানে গৰম চুপ আৰু কফ কফি লাগিছিলে মোৰ লগৰ কেইজনীমানো আহিব সিহঁত পোৱাহি অকণমান দুঘণ্টা তিনি ঘণ্টামান লেট হ'ব মই বাৰু এতিয়াই খাম লগৰ কেইজনী অহালৈ ঠাণ্ডা হৈ যাব নহয় আপোনালোকে পেকেজিংটো ভালকৈ কৰি দিব যাতে সিহঁতি অহালৈকে গৰম হৈ থাকে লগৰকেইজনী অহাত অকণমান অসুবিধা হৈছে গাড়ী মটৰৰ সুবিধাটো অকণমান দিগদাৰ দূৰ যে আপুনি পেকেজিংটো কৰি পেনে মোলৈ ফোন এটা কৰি দিব কমাৰবন্ধা হেৰি নামঘৰটোৰ ওচৰত আপুনি মোলৈ ফোন এটা কৰিব নামঘৰটো পাই পিনি মই আপোনাক সেইখিনিতে লগ কৰিম আপুনি মোক ফোন কল এটা কৰিলেই হৈ যাব